এক জানুৱাৰী দুহেজাৰ বাইছ ছয় জুলাই দুহেজাৰ একৈছ তিনি তিনি ফেব্ৰুৱাৰী দুহেজাৰ ওঠৰ তাৰপৰা আকৌ সাত জান সাত জানুৱাৰী দুহেজাৰ পোন্ধৰ ছয় জানুৱাৰী ই দুহে ঊনৈশ একাশী